ডেংগু জ্বৰ আৰু মেলেৰীয়াৰ পৰা মহৰ পৰা ৰক্ষা পাবলৈ আমি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব পাৰোঁ আৰু আঁঠুৱা ব্যৱহাৰ কৰিব পাৰোঁ যিবোৰ আঁঠুৱা ব্যৱহাৰ কৰিলে আঁঠুৱাৰ ভিতৰত মহ নোসোমায় তেনেকুৱা আঁঠুৱা ব্যৱহাৰ কৰিব পাৰোঁ মহৰ কামোৰণিৰ পৰা ৰক্ষা পাবলৈ আমি বিভিন্ন মলম ব্যৱহাৰ কৰিব পাৰোঁ আৰু বিভিন্ন খোৱা পানীৰ কাৰণ খোৱা পানী যিখিনি লেতেৰা লেতেৰা পানী তাতে মহে কণী পাৰে বুলি কোৱা হয় গতিকে আমি ঘৰৰ চুকে কোণে যিখিনি পানী জমা হৈ থাকে এনেকুৱা কিছুমান গাঁত য'ত পানী জমা হৈ থাকে সেইবিলাক চাফ চিকুণকৈ ৰখাৰ ব্যৱস্থা কৰিব পাৰোঁ